মই আজৰি সময়ত সাধাৰণতে কিতাপ পঢ়ি ভাল পাওঁ আৰু বিভিন্ন ধৰণৰ উপন্যাস ৰহস্যকৰ কিতাপ পঢ়ি ভাল পাওঁ আৰু সেই তাৰ ভিতৰত মোৰ আটাইতকৈ প্ৰিয় উপন্যাস হৈছে অসীমত যাৰ হেৰাল সীমা সেইখন কিতাপ মই তিনিবাৰমান পঢ়িছোঁ আৰু সেইখন কিতাপ মোৰ বহুত ভাল লাগে তাৰ পৰা মই বহুত শিকিছোঁ আৰু দ্বিতীয়তে মই ফুল ৰুই ভাল পাওঁ বিভিন্ন ধৰণৰ ফুল যেনে নাৰ্জী ফুল গোলাপ তাৰপিছত ডালিয়া তগৰ ফুল জেচমিন ফুল আমাৰ আমাৰ ঘৰত বিভিন্ন ধৰণৰ ফুল গছ ৰুইছোঁ আৰু তাৰ ভিতৰত গোলাপ এইবোৰ জকমককৈ জিলিকি আছে আৰু মই ৰাতিপুৱা পাঁচটা বজাতে উঠি কিনে দা দাঁত ব্ৰাছ কৰি তাৰ পিছত ফুলত ধুনীয়াকৈ পানী দিওঁ আৰু তাৰপিছত আকৌ গধূলি ছয়টামান বজাত আকৌ পানী দিওঁ আৰু মোক এই ফুলত ফুলৰ গাৰ্ডেনিং কৰাত মা দেউতা আৰু ভাইটিয়ে সহায় কৰে সকলোৱে কয় যে মই যিবোৰ ফুল লগাইছোঁ সেইবোৰ ফুল ধুনীয়াকৈ ফুলি আছে আমাৰ ঘৰত যি যি যিমান যি মানুহ আহে আলহী আহে সকলোৱে মই ৰোৱা ফুলৰ প্ৰশংসা কৰে আৰু সকলোৱে সুধে যে কেনেকে প্ৰতিপালন কৰিছা ইমান ধুনীয়াকৈ ফুলি আছে কি কৰিছা কি কি কিবা ঔষধ ব্যৱহাৰ কৰিছা নেকি আৰু মই কৰি ভাল পোৱা কামৰ ভিতৰত হৈছে যে মই মই ৰান্ধি বাঢ়ি ভাল পাওঁ মই যেতিয়াই মাহঁত ক'ৰবালৈ যায় তেতিয়াই মই ঘৰত ৰান্ধো মই বিভিন্ন ধৰণৰ আঞ্জা যেনে মাছৰ টেঙা মাংস দাইল তাৰপিছত এইবোৰ ৰান্ধি ভাল পাওঁ মই মাছৰ বিভিন্ন ধৰণৰ মাছ বিলাহী লগত ৰান্ধি ভাল পাওঁ আৰু মই কুকিং কৰি থাকোঁতে চাহ বনাই ভাল পাওঁ সকলোৱে মই ৰন্ধা মা দেউতা সকলোৱে মোৰ ৰন্ধাৰ প্ৰশংসা কৰে কিন্তু মই বেছিকে ৰান্ধিব নোৱাৰোঁ কিয়নো কলেজত আহিবলগীয়া হয় এইবোৰ আৰু মই কৰি ভাল পোৱাৰ ভিতৰত হৈছে যে মই নাচি নাচি বহুত ভাল পাওঁ মই বিভিন্ন ধৰণৰ ক্লাছিকেল নাচি ভাল পাওঁ বিহু নাচি ভাল পাওঁ ইত্যাদি আৰু মই গান শুনি ভাল পাওঁ গান গাই ভাল পাওঁ আৰু মই যেতিয়াই গাৰ্ডেনিং যেতিয়া ফুল ৰুই থাকোঁ বা ফুলৰ প্ৰতিপালন কৰি থাকোঁ তেতিয়াও মই গান শুনি থাকোঁ আৰু যেতিয়া ৰান্ধি বাঢ়ি থাকোঁ তেতিয়াও মই মনটো ভাল লগা গান শুনি থাকোঁ আৰু গান শুনি শুনি নাচি থাকোঁ আৰু মই কাপোৰ চিলাই কৰি ভাল পাওঁ মই ৰুমালত বিভিন্ন ধৰণৰ ফুল গোঠোঁ আৰু মই চোলা পিন্ধা মই বজাৰৰ পৰা কিনি অনা কুৰ্তি বা মায়ে বজাৰৰ পৰা কিনি অনা শাড়ী দুইটাতে বিভিন্ন ধৰণৰ ফুল চিলাই কৰি দিওঁ আৰু মই ভাল পোৱা কামৰ আটাইতকৈ প্ৰিয় অন্য়তম কাম হৈছে মই মেহেন্দী লগাই খুব ভাল পাওঁ মই নিজে মেহেন্দী লগাওঁ আৰু আনকো খুব ধুনীয়াকৈ মেহেন্দী লগাই দি ভাল পাওঁ আৰু মই ফুৰি বহুত ভাল পাওঁ বিভিন্ন ধৰণৰ ঠাই আমা আমাৰ ঘৰৰ পৰাই বহুত ফুৰিবলৈ গৈছোঁ আৰু মই লগৰ ল'ৰা ছোৱালীকো বহুত ফুৰিব গৈছোঁ এবাৰ মই ফুৰিব গৈছিলোঁ ঘৰৰ পৰা ডাৰ্জিলিঙত আৰু এবাৰ মই পিকনিকলৈ গৈছিলোঁ লগৰ মানালীত গৈছিলোঁ তাত বহুত ভাল পাইছিলোঁ গতিকে মই ফুৰি বহুত ভাল পাওঁ বিশেষকৈ মই হিলী যিবোৰ হিলী এৰিয়া থাকে সেইবোৰ মই যাই বহুত ভাল পাওঁ আৰু য'ত নৈ নদী পাহাৰ পৰ্বত প্ৰাকৃতিক পৰিৱেশ থাকে সেইবোৰত গৈ বিশেষকে বেছি ভাল পাওঁ আৰু মোৰ মই প্ৰিয় কাম হৈছে যে মই মই পেইণ্টিং কৰি খুব ভাল পাওঁ মই যেতিয়াই আজৰি সময় পাওঁ বা পঢ়াৰ পৰা যেতিয়াই তেতিয়াই মই বিভিন্ন ধৰণৰ ছবি আকোঁ বিশেষকৈ মই ফুলৰ ছবি আকি প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ ছবি আঁকি খুব ভাল পাওঁ আৰু মই ৱাল পেইণ্টিঙো কৰোঁ মই মোৰ মই মোৰ কোঠাটো বিভিন্ন ধৰনৰ ৱাল পেইণ্টিঙেৰে সজাই তুলিছোঁ আৰু তাত বিভিন্ন ধৰণৰ ফুল আৰু বিভিন্ন ধৰণৰ ফুল আৰু বিভিন্ন ধৰণৰ ফুল তাৰপিছত আৰু বিভিন্ন ধৰণৰ চৰাইৰ চিত্ৰ অংকণ কৰি মই ৰুমটো ধুনীয়াকৈ সজাই তুলিছোঁ যেতিয়াই মোৰ ৰুমত বেলেগ কোনোবা মানুহ আহে তেতিয়া সুধে যে মই কেনেকে কি কৰিছোঁ আৰু মোৰ তেতিয়া বহুত ধুনীয়া হৈছে বুলি কয় তেতিয়া মই খুব ভাল লাগে আৰু মই আৰু মই পুৰণি পুৰণি যিবোৰ নাটক আছে সেইবোৰ কৰি বহুত ভাল পাওঁ নাটক কৰিও ভাল পাওঁ মই ইতিমধ্যে আমাৰ বিশ্ববিদ্যালত হৈ যোৱা স বিশ্ববিদ্যালয় সপ্তাহত বিভিন্ন ধৰণৰ এখন নাটক কৰিছিলোঁ আৰু তাত মোৰ অভিনয় সকলোৱে শলাগিছে আৰু মই ভাবিছোঁ যে আগ মই যেতিয়াই ঘৰত থাকোঁ তেতিয়া মই নিজে নিজেই নাটক কৰি থাকোঁ আৰু এইবোৰ কৰি মই বহুত ভাল পাওঁ নাটক কৰি মোৰ বহুত ভাল লাগে আৰু মই ভাবোঁ যে মই ভৱিষ্য়তে আৰু নাটক কৰি এনেকে গৈ থাকিম আৰু মই জীৱ জন্তু যেনে কুকুৰ মেকুৰী আদিৰ লগত খেলি বহুত ভাল পাওঁ আৰু